হেল্ল' দাদা মই দেৱযানীয়ে কৈছোঁ আপোনা আপুনি চাগে চিনি পাইছেই মোক মই যে আপোনাৰ গাড়ীখন বুক কৰিছিলোঁ অঁ আমি শিৱসাগৰ যাবৰ কাৰণে অঁ আমাৰ পৰিয়ালটোৰ মানে এতিয়া মানে অসুবিধা এটা হৈছে মা মানে অকণমান অসুস্থ হৈছে সেইবাবে ভাবিছোঁ এতিয়া নেযাওঁ নেকি অলপ দিনৰ পাছতহে যাওঁ নেকি এতিয়া আকৌ মা নগ'লেও অকণমান অসুবিধা হ'ব ন যাবলৈ মাক এৰি থৈ যাবলৈ বেয়া লাগিব তো সেইবাবে ভাবিছোঁ বোলো পাছতহে যাওঁ নেকি আপোনাক যে মই যে পইচা পাঁচশ এটা এডভাঞ্চ কৰি দি থৈছিলোঁ অঁ সেইটো আপুনি মোক মোবাইল গুগলত গুগল পেতে দি দিলেও হ'ব আপোনাকতো মই এডভান্সটো তেনেকৈয়ে দিছিলোঁ হ'লে আপোনাক মই যেতিয়া যাওঁ নহয় তেতিয়া জনাম বাৰু অঁ এতিয়া গ'লোহেঁতেন মাৰ গাটো বেয়া দেখি যাব এতিয়া বেয়া লাগিছে মাক এৰি থৈ আপোনাক গ'লে মানে মই ফোন কৰিম অঁ তেতিয়া আপুনি গম পাব